অ কি কৰি আছে

তাৰপিছত মই বোলো গাহৰি পোৱালী দুটামানকে আনোচোন তাকে বোলো আপোনাৰ লগত কথাটো পাতোঁ কেনেকৈনো কি কৰিছে মই মানে যিকেইটকা পইচা লৈছোঁ তাৰপৰা বোলো কেইটামান আনিম আনি পেলাইনি ধৰি লওক খৰচো আছে নহয় যথেষ্ট খৰচো আছে অ মানে খৰচো আছে আপোনাৰ এই আপোনাৰ ইয়াক আকৌ টাইমমতে আপোনাক খানা দিব লাগিব মানুহ লাগিব লগত অ আপোনাৰ এয়া কৈছোঁ নহয় আৰু আপোনাৰ দৰৱ পাতি লাগিব নহয় টাইমে টাইমে এতিয়া আপোনাৰ মানে কি হৈছে গৰমৰ দিনত মানে এই বেমাৰটোহঁত বেছি লাগি যায় অ এই সেইটো কাৰণে মানে কি হয় এই অকণমান দৰৱ পাতিবোৰ ভালকৈ টাইমে টাইমে খুৱাই থাকিবলৈ পালে ভাল

ওলাবলেই নাপায় আপোনাৰ কচু কাটি নিয়েই আপোনাৰ দানা বনাবলৈ

অ বস্তু তেতিয়াহ'লে যা যোগাৰ কৰক আৰু পইচা পাতি কেনেকৈ কি কৰে অ পোৱালি কেনেকৈ কৈছে এইবোৰ দাম কৈছে ন' অ লাগি থাকিব লাগিব পৰি যাব আৰু আপোনাৰ ন দহ হেজাৰ যদি পৰি যায় আকৌ ডা ডাঙৰ কৰি বিকালৈ আপোনাৰ কষ্টখিনি থাকিলেই এই তাকে আপোনাৰ লাগিবই দৰৱ পাতি থাকিলেই

অ হয় হয় কষ্ট কৰিবই লাগিব মানে আৰু য'তে নহওক আৰু আপুনি কষ্ট থাকিবই আৰু অ অ কষ্টটো কষ্টটো চাই আপোনাৰ সেইমতে ধৰি লওক আপুনি প্ৰ'ফিটো হ'ব লাগিব আপোনাৰ এতিয়া ধৰি লওক গাহৰিটো আজিকালি মানুহে প্ৰায়েই খাবলৈ ধৰিছেই অ আৰু আপোনাৰ গাহৰিটো আজিকালি ইমান লোকচান নাই বাৰু যদি ভালকৈ হেৰি কৰিব পাৰে বাহিৰত লৈ গুচি যায় গোটাই গোটাই বাহিৰত লৈ গুচি যায় অ একোৱেই নাথাকে হয় হয় হ'লেও আৰু টাইমত ধৰি লওক পইচাকেইটা একেলগে লৈ কিবা এটা ভাল লাগে সেইটোৱে আৰু মই বোলো তাকেই খবৰ এটা কৰোঁচোন বোলো তেওঁলোকে কি কেনেকৈ কি কৰিছে বাৰু তেতিয়াহ'লে হ'ব দিয়ক ঠিক আছে অ